হয় বাহিৰৰ এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্য আছে যিবোৰ মই ভাল পাওঁ মই পঢ়াৰ উপৰিও আজৰি সময়ত বিভিন্ন ধৰণৰ নতুন নতুন ৰাস্তা তাৰ আশে পাশে থকা সেউজীয়াবোৰ নদীখন এইবোৰ ঠাই চাই মই বহুত ভাল পাওঁ তাৰ উপৰিও ক্ৰিকেট চোৱাত মোৰ সৰুৰে পৰা ৰাপ আছে ক্ৰিকেট গাওঁ অঞ্চলত যিকোনো ঠাইতে ধৰক এইখিনি সময়ত ল'ৰা ছোৱালীবোৰে ক্ৰিকেট খেল খেলি থকা দেখা যায় মই যেতিয়াই বাহিৰলৈ ওলাই যাওঁ যদি মই ক্ৰিকেট খেল দেখিলোঁ মই ৰৈ যাওঁ এবাৰ তাৰ উপৰিও বাহিৰত ট্ৰেভেলিং কৰাৰ মোৰ বহুত মানে ইচ্ছা এটা আছে আৰু মই হাইস্কুলীয়া জীৱনৰ পৰা বিভিন্ন ঠাই ট্ৰেভেল কৰিছোঁ তাৰ ভিতৰত শ্বিলং মই ক্লাছ এইটত থাকোঁতে শ্বিলং গৈছিলোঁ গৰমৰ বন্ধৰ সময়তে মাহীহঁতৰ লগত শ্বিলং গৈছিলোঁ আৰু শ্বিলঙত দুদিন আছিলোঁ আছাম হাউছ বুলি এখন হোটেলত আছিলোঁ আপোনাৰ যোৱা দুটা দিনৰ ভিতৰত শ্বিলং পিকছ এলিফেণ্ট ফ'লচ তাৰপিছত শ্বিলঙৰ এটা লেক আছে লেকটোৱো দেখিছিলোঁ শ্বিলং পিকৰ পৰা গোটেই শ্বিলংখন মানে দেখা পায় এইটো মানে শ্বিলঙৰ হাইয়েষ্ট মানে ট'প হেৰি হয় তাৰ উপৰিও আপোনাৰ মৌছিনৰাম গৈছিলোঁ মৌছিনৰাম ছেৰাপুঞ্জী তাত মানে এতিয়াই ৰ'দ এতিয়াই বৰষুণ মানে খুব এটা আচৰ্য্যকৰ মানে বতৰ মানে যিটো বতৰ সচৰাচৰ ইমান দেখা নাযায় ৰ'দ দি আছে বৰষুণ দি আছে মানে বতৰৰ একো ভৰসা নাই মানে এই যে কয় মানুহে যে বতৰৰ ভৰসা নাই সেইটো মানে একদম ৰিয়েল উদাহৰণ মানে আৰু তাত আপোনাৰ বাংলাদেশৰ বৰ্ডাৰটো ওচৰতে আছিল এই ছেৰাপুঞ্জী নামৰ জেগাটো সেইখিনিৰ পৰা বাংলাদেশৰ সমতল ভূমিখিনি দেখিছিলোঁ তাৰপিছত আপোনাৰ গুৱাহাটীতো গৈয়েই থাকোঁ গুৱাহাটীৰ আপোনাৰ বিভিন্ন ঠাই বিভিন্ন জেগা পৰিদৰ্শন হৈয়েই থাকে এনটাৰটেইনমেণ্টৰ বাবে মই বহুতবাৰ আপোনাৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত গৈছোঁ তাত বিভিন্ন ধৰণৰ নাটক গল্প ইত্যাদি মানে বহুত বস্তুৰ মানে প্ৰতিযোগীতাবোৰ হৈ থাকে মানে তো মানে তেনেকৈ যোৱা হৈ আছে তাৰপিছত আপোনাৰ মই আপোনাৰ বিভিন্ন নতুন নতুন জেগা এস্কপ্ল'ৰ কৰি ভাল পাওঁ গতিকে মই গৈছোঁ বহুত জেগালৈ তাৰ উপৰিও আপোনাৰ যোৱা বছৰ আপোনাৰ যোৰহাট গৈছোঁ যোৰহাটত যাওঁতে বিভিন্ন ধৰণৰ চাহ বাগান মই দেখিবলৈ পাইছিলোঁ আচলতে মানে চাহ বাগান বোৰৰ সৌন্দৰ্য্য একেবাৰে মানে মনোমোহা মানে চাহ বাগানবোৰত বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য আছে তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ লেক আৰু মই সিহঁতৰ যিখন ঠাইত থাকোঁ কাৰ্বি আংলং সেইখনটো অসমৰ মানে একদম নেচাৰেল ঠাই বুলি কোৱা হয় তাত বিভিন্ন ধৰণৰ ৱাটাৰফল তাৰপিছত আপোনাৰ নিজৰা আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য্য সমৃদ্ধ ঠাই আছে তাত সিংহাসন বুলি অসমৰ আটাইতকৈ ডাঙৰ ওখ যিটো আপোনাৰ শৃংগ আছে তাত আছে তাত আমি ট্ৰেকিং কৰিবলৈ গৈছিলোঁ ধুনীয়া অভিজ্ঞতা আছিলে আমাৰ মেডিকেল কলেজ তাৰ পাছত অসম ইউনিভাৰ্ছিটি ডিফু কেম্পাছৰ পৰা যুতীয়াভাৱে আমাক লৈ যোৱা হৈছিল তেওঁলোকে ট্ৰেকিং শ্বু ট্ৰেকিং মানে সকলো বস্তু যোগান ধৰিছিল তাত খোৱাইছিলেও ধুনীয়াকৈ তো এনেকৈ গৈছিলোঁ আৰু খুব ভাল লাগিছিল আৰু মানে তোমাৰ সেনেকৈ মানে গৈ থকা হয় আৰু ভালেই লাগে যায় কিনে এনেকৈ আৰু বহুত জেগা যোৱা হৈছে আৰু